নিশ্চয় গান গালে মনৰ দুখ পাতলে কাৰণ আমি যেতিয়া কিবা এটা দুখত পৰি থাকোঁ তেতিয়া আমাৰ মনটো এনেই বেয়া লাগি থাকে হয়নে কিন্তু যেতিয়া আমি গান এটা শুনো বা গান এটা গাওঁ লগে লগে আমি সেই গানটোৰ গভীৰতালৈ সোমাই যাওঁ আৰু তেতিয়াই কি হয় আমাৰ মনটো পাতল হৈ যায় গতিকে গান গালে মনৰ দুখটো পাতলে বুলি মই ভাবোঁ আৰু আমাৰ শৰীৰত গানে এটা মানে ভাবিব নোৱাৰা আনন্দ প্ৰদান কৰে আমাৰ শৰীৰটো উৎফুল্লিত কৰি তোলে সেয়েহে মই ভাবোঁ গান গালে মনৰ দুখটো পাতল হয়